আমাৰ পুখুৰীত মাছ দিয়াৰ ধান খেতিতকৈ মাছ দিয়াৰ কাৰণটো হৈছে ধৰক আমি মাছতো ধৰক পোৱালীতে এৰি দিওঁ দানা পানী দিয়াৰ দানা পানী দিয়া যায় দানা পানী ধৰক তিনিবাৰকৈ দিয়া যায় মাছটোক দানা দিয়াৰ পিছত অলপ পিছত ধৰক ডাঙৰ দীঘল হোৱাৰ পিছত ধৰক মাছ এৰি ধৰা যায় মাছ ধৰিলে মাছতোৰ বেছি অলপ ফল পোৱা যায় ধান খেতিতকৈ মাছতোত ধৰ বেছি হেৰি সহজভাৱে লাভৱান হয় ধান খেতিত বহুত কষ্ট আছে ধৰক বোকা পানী কৰা পৰাই ধৰক কঠিয়া ছিটিওৱা কঠিয়া তুলি পেলাই দিয়া দিয়া পৰা ধান খেতিত ধান খেতিত অলপ কষ্ট কাৰণে মাছৰ হেৰিটোৰ বেছি লাভৱান হয় মাছটো ধৰক ধৰি আনি আমি বিক্ৰী কৰা যায় বেপাৰীক দিয়া যায় বেপাৰীয়ে অলপ মূল্য দি পেলাই আমাৰ পৰা কিনি লৈ যায়